অঁ মইতো এই গাঁৱতে জন্ম হৈছো কৈঠালকুছি আমি সৰুতে আমাৰ ওচৰ চুবুৰীয়া বেছি নাছিল আমি দাদা বাইদেউ আৰু মই আমি তিনিজনে খেলা ধূলা আৰু আমি তিনিজনেই সেইবিলাক বহুত মনত পৰে এই স্মৃতিবিলাক সঁচাকৈ আজিকালিৰ ল'ৰা ছোৱালী এইবিলাক পোৱাই নাই আমি দাদা আমাৰ আছিল তাৰমানে বছ দাদাই আমাক তাৰমানে সদায় আমাৰ লগত এই খেলিছিল আৰু আমি তিনিওটাই খেলিছিলোঁ এদিনৰ ঘটনা মোৰ এতিয়াও মনত পৰে হাঁহিয়ে উঠে এইটো কথাটো মনত পৰিলে এদিন আমি কি দাদাই কি কৰিছে এটা নিগনি মৰিছে আমাৰ ঘৰত নিগনিটো দাদাই কৈছে চাবিচোন আমাৰ ওচৰতে ৰে'ল লাইনটো ৰে'ল লাইনত তাৰমানে কি কৰিছে দাদাই কৈছে চাবি আজি এটা মেজিক দেখাম আমিতো সৰু সৰু আমি বাইদেউ আৰু মই তাৰ পিছে পিছে গৈছোঁ যাই আমাৰ দেউতাৰো এই ধুবুৰীত চাকৰি ধুবুৰীত থাকে মায়ে আমাক ডাঙৰ দীঘল কৰিছিল ঘৰত তাৰে পিছত আমি কি গৈছো দাদাৰ পিছে পিছে যাই সি কৈছে ৰে'ল লাইনত এই নিগনিটো থৈ দিছে চেৰীৰ ওপৰত থৈ আমাক কৈছে চাবি কি ধুনীয়াকৈ ৰে'ল আহি কাটি যাব আমিও ধুনীয়াকৈ চাই আছো তাৰ পিছত মায় একদম বিচাৰি বিচাৰি মাৰতো অৱস্থা নাই ক'ত গ'ল তিনিওজন নাই ঘৰত তাৰ পৰা বিচাৰি আমাক দেখা পালে মাই মাই বিৰাট ভয়ো খাইছে অহাৰ পিছত মা আমাক মাৰিব খেদিছে আমাক লৈয়ে মাতিলে আহিলো আহি একদম আমাৰ বিৰাট ফূৰ্তি নিগনিটো কাটা কাটি গৈছে এখন ৰে'লে তাৰে পিছত মাৰ ভয় ৰে'লত আৰু যে মানুহ চানুহ কাটি মৰে আমিও কিজানি মইল্লুৱেই তাতে সেনেকে ভাবিছে তাৰ পৰা আহিলো ঘৰত আহোঁতে মাই একদম লাঠি একডাল লৈ আমাক মাৰিব খেদি গৈছে কোনেওতো মই আছিলো তেতিয়া বহুত ক্ষীণ দাদাও বহুত শকত বাইদেউও বহুত শকত আমাৰ এতিয়া কোনেও বিচনাৰ তলত সোমাব নোৱাৰে দাদা বাইদেউয়ে মই ক্ষীণ যে মই একদম দৌৰি যাই এই বিচনাৰ তলত লুকাই আছো মোক মাৰিব নাপালে দাদা আৰু বাইদেউক ঠিকছে পিটিলে তাৰ পিছত যেতিয়া মৰা শেষ হৈ গ'ল তেতিয়া মই কি ধুনীয়াকৈ মই অলপ সেইও আছিলো বদমাছো আছিলো সৰুতে মই ধুনীয়াকৈ সিহঁতে কোবখিনি খালে মই তাৰে পিছত মাৰ খং যেতিয়া শেষ হ'ল তেতিয়া মই মনে মনে ওলাই আহিছো তেতিয়াতো আৰ মাৰ খঙে নাই মোক মৰা নাই ইহঁতে কান্দি কান্দি বহি আছে তাহাঁতক চাই মোৰ বিৰাট ফূৰ্তি আৰু সিহঁতক যে মাৰিছে এনেকুৱা বহুত ঘটনা আছে সৰুতে দাদাই কি কৰে আগত সৰুৰ পৰাই দাদাৰ কি আছিল এই মেডিকেল লাইনৰ তাৰ বিৰা বহুত ৰাপ আছিল সি কি কৰে সেই আমাৰ যে এই আইতাহঁতেও ঔষধ খাই বটলবিলাকত পানী ভৰাই ভৰাই আমাক শুৱাই দিয়ে এখন বিচনাত দি তাতে পাই এই কি ৰছীৰে পাইপ কৰে কৰি আমাক কি ধুনীয়াকৈ শুই এনেকৈ মাত বোল নকৰিবি আমিও ধুনীয়াকৈ শুই থাকোঁ দাদাই আহি কি আমাৰ গাত সেই চেলাইন তাৰমানে ফিট কৰি থৈ দিয়ে আৰু এই শিলৰ সেইবিলাক আনে আনি আমাক কেপচুল হিচাপে খাব দিয়ে এইবিলাক দিন আজি কালিৰ ল'ৰা ছোৱালীতো এই টাউনত থাকি ধৰক সেইবিলাক পোৱাই নাই আমি বহুত ফূৰ্তি কৰিছিলোঁ সেই সময়ত আৰু বহুত এনেকুৱা ঘটনা আছে আমাৰ তাৰমানে ঘৰত কেতিয়াবা মাই মাৰিব খেদিলে আমি কি কৰোঁ ইহঁতে তাৰমানে একডাল আমাৰ কঁঠাল আছিল কঁঠাল গছত এডাল হালা আছিল ইহঁতে উঠিব নোৱাৰে শকত মই যাই দৌৰি তাৰে ওপৰত উঠি থাকোঁ ইহঁতে মাৰখিনি খালেহে মই তাৰ পৰা আহোঁ এইবিলাক ঘটনা বহুত আছে আমাৰ